হেল্ল' মিষ্টিমুখ নেকি অঁ মই এটা কথা সুধিবলৈ কৰিলোঁ মোৰ ঘৰত এটা অনুষ্ঠান আছে তাৰকাৰণে মোক অকণমান বেছিকৈ মিঠাই প্ৰয়োজন আছে তাৰমানে মিঠাই মানে ৰসমলাই অঁ আপোনালোকৰ ৰসমলাইখিনিও ভাল মানে জানিব বিচাৰিছোঁ আপোনালোকৰ অফাৰ আছে নেকি কিবা তাৰমানে অন্য ৰেষ্টুৰেণ্টত মই দুই এখনত সুধিছিলোঁ তাত মানে প্ৰায় পা পাঁচ পাৰচেণ্টমান এনেকৈ হেৰি ডিছকাউণ্ট দিছে কিন্তু মোক যিহেতু বেছিকৈ লাগে অকণমান ৰসমলাই যদি অকণমান ডিছকাউণ্টটো অকণমান মানে বেছি হয় তেতিয়াহ'লে মই আপোনাৰ পৰাই ল'ব বিচাৰিছোঁ মানে মিষ্টিমুখৰ পৰাই ল'ব বিচাৰিছোঁ মিঠাইখিনি